প্ৰাচীন অসমৰ বা বা প্ৰাচীন ভাৰতৰ বিক বিখ্যাত ৰজা বুলি ক'বলৈ গ'লে আমি দুজন বা এজনক নাম ল'লে নহ'ব কাৰণ প্ৰতিটো সময়তে বা প্ৰতিটো বংশৰে দুই এজন এনেকুৱা ৰজা আছে যিয়ে ভাৰতৰ ৰাজনৈতিকত বা ইতিহাসত মানে সোণালী আখৰে নিজৰ নাম লিখি থৈ গৈছে যিখিনিয়ে আমাক বৰ্তমানো কিছুমানত সহায় কৰে বা আমি তেখেতলোকৰ ইতিহাস পঢ়িলে মানে পঢ়িবলৈ পাওঁ ত' তথাপি কেইজনমানৰ ভিতৰত যেনেকৈ ক'ব হ'লে মহাৰাজ ছত্ৰপতি শিৱাজী তাৰ পিছত মহাৰাজ পৃথ্ৱীৰাজ চৌহান বা মহামতি অশোক তাৰ পিছত চন্দ্ৰগুপ্ত বিম্বিসাৰ বা যেনেকৈ আমাৰ অসমৰ অসমৰ মানে উত্তৰ পূবত ৰাজনৈতিক সূত্ৰপাত মেলা দানৱ বংশৰ প্ৰতিষ্ঠাতা মহীৰংগ দানৱ আৰু আমাৰ স্বৰ্গদেউ আহোম বংশৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফা বা স্বৰ্গদেউ গদাধৰ সিংহ স্বৰ্গদেউ ৰুদ্ৰসিংহ তেনেকৈ বহুতৰ নাম ল'ব পাৰি তথাপি আমি পঢ়িছোঁ সৰুতে প্ৰায় মহামন্ত্ৰী অশোকৰ বিষয়ে পঢ়িছোঁ স্বৰ্গদেউ চাওলুং চুকাফাৰ বিষয়ে তেখেতৰ বিষয়ে আমি পঢ়িব পাৰিছোঁ ত' মহামতি অশোক আছিলে কি মৌৰ্য্য় বংশৰ তৃতীয়জন ৰজা ত' তেখেতৰ আগত তেখেতৰ পিতৃ বিন্দুসাৰ আৰু চাগৈ তেখেতৰ ককাক হ'ব যিয়ে চন মৌৰ্য্য় বংশ প্ৰতিষ্ঠাপক কৰিছিলে প্ৰতিষ্ঠাপকজন হৈছে চন্দ্ৰগুপ্ত মৌৰ্য্য় ত' তেওঁলোক দুজন আছিলে অশোকৰ আগত ৰজা ত' মহামতি অশোকে যেতিয়া নিজৰ ৰাজ্য়ভাৰ নিজৰ কান্ধত তুলি লৈছিলে তাৰ পিছত তেখেতে মানে ওচৰ পাজৰৰ ৰাজ্য়বিলাকত যুদ্ধ কৰি নিজৰ অধীনত আনিছিলে ত' তেখেত এজন যুঁজাৰু ব্য়ক্তি আছিলে ত' তাৰ বাবে ওচৰৰ ৰাজ্য়বিলাক যেনেকৈ আফগানিস্তান বা বেলুচিস্তান সেইবিলাকত যুদ্ধ কৰি মানে তেখেতে নিজৰ অধীনত নিজৰ অধীত্ব স্থাপিত কৰিছিলে ত' তেখেত যেনেকৈ যুঁজাৰু আছিলে তেনেকৈ কি কয় এইটো সাহিত্য়ক কি সাহিত্য়কো বুলি ক'ব পাৰি সাহিত্য়িকো আছিলে ত' তেখেতে নিজৰ ৰাজত্বকালত বহুতো ৰাজনৈতিক মানে ন নিত্য নতুন নতুন ৰাজনীতিক নিয়ম আৰম্ভ কৰিছিলে বা গ্ৰন্থ উপনিষদ লিখা আৰম্ভ হৈছিলে বা তেনেকৈ ত' তেখেতৰ কি হৈছিলে এবাৰ যেতিয়া যুদ্ধ কৰিব গৈছিলে কলিংগৰ দেশত ত' কলিংগত যুদ্ধ কৰিব যাওঁতে তেখেতে তাত মানুহৰ মৃত্য়ু দেখি হয়তো চাগৈ ভাবুক হৈ গৈছিলে যাৰ বাবে তাৰ পিছত আৰু তেখেতে যুদ্ধ কৰা বন্ধ কৰি দিছিলে যুদ্ধ কৰা মানে কলিংগ যুদ্ধয়েই তেখেতে শেষ যুদ্ধ কৰি পিনে নিজৰ ৰাজ্য়ভাৰ সামৰিছিলে ত' তেখেতে যেতিয়া ৰাজ এই মানে ৰাজ্য়ভাৰ নিজৰ হাতত তুল লৈ আছিলে ত' তেতিয়া পাটলিপুত্ৰতে মানে ৰাজধানী পাতিছিলে আৰু দুঠাইত আছিলে ত' তেখেতৰ জন্ম মৃত্য়ু সেই পাটলিপুত্ৰতে হৈছিলে তাৰ পিছত তেখেতৰ দিনতে লিখা মুণ্ডক উপনিষদ নামৰ এখন উপনিষদ আছিলে যাত য'ত মানে অশোক স্তম্ভ বুলি এটা আছে যিটো আমাৰ বৰ্তমান মুদ্ৰাত আছে বা আমাৰ ভাৰতৰ বি ভাৰতৰ স্তৰ বিভিন্ন স্থানত মানে অশোক স্তম্ভ ব্য়ৱহাৰ কৰা হৈছে যিটো আমাৰ এটা প্ৰতীক হয় ত' সেই প্ৰতীকটো অশোকৰ যিখন মুণ্ডক উপনিষদ আছিলে তেখেতৰ ৰাজত্ব কালৰ যিখন কিতাপ ত' তাৰ পৰাই তুলি লোৱা হৈছিলে ত' দেখিবলৈ গ'লে মানে তেখেতৰ ৰাজত্ব কালটো কেতিয়াবাই সামৰণি পৰিলে কিন্তু তথাপিও তেখেতে বস্তু বা তেখেতৰ সাহিত্য় এতিয়াও আমাৰ মানে প্ৰচলন হৈ আছে ক'ব পাৰি প্ৰচলনটো নহয় কি হয় এইটো প্ৰযোজ্য় হৈ আছে যিটো আমাৰ কামে কামে কামত ব্য়ৱহাৰ কৰি আছো তাৰ পিছতে আহিলে আমাৰ আহোমৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফা তেখেতৰ বিষয়েতো আমি সকলোৱে জানোয়েই কাৰণ তেখেতে আহি পিনে অসমত আহোম বংশ প্ৰতিষ্ঠাপক কৰিছিলে আৰু তেখেত হৈছিলে মুংমাও নামৰ এখন দেশৰ ৰাজকোঁৱৰ আছিলে ত' তেখেতে নিজৰ ফৈদৰ তাৰ পৰা ওলাই আহি পৰ দিহিং পাটকাই পৰ্বত পাৰ হৈ পিনে অসমত প্ৰৱেশ কৰি পিনে অসমত ৰাজ্য় প্ৰতিষ্ঠাপক কৰি প প্ৰতিষ্ঠাপক কৰি পিছলৈ সেইখন সেই সেইটো ফৈদৰে বা সেইটো বংশয়েই আমি ছশবছৰ ৰাজত্ব কৰিলোঁ প্ৰায় অসমত ত' তেখেতে যেতিয়া দিহিং পাটকাই পৰ্বত পাৰ হৈ আহিছিলে আহি পিনে পোন পোন প্ৰথমবাৰৰ বাবে তিপামত ৰাজধানী পাতিছিলে আৰু তাৰ পিছত হাবুঙত তাৰ পিছত তেনেকৈ চৰাইদেউত স্থান সলনি কৰিছিলে বাৰু ত' বাৰশ আঠাইছত যেতিয়া দিহিং পাটকাই পৰ্বত পাৰ হৈ আহি তিপামত ৰাজধানী পাতিছিলে ত' তাৰ অলপ দিনৰ পিছতে ব্ৰহ্মপুত্ৰৰ ইটো পাৰে বৰ্তমান ত' তাত হাবুং নামৰ জেগাত ৰাজধানী পাতিছিলে তাৰ পিছত চৰাইদেউত পাতিছিলে ত' তেখেতৰ কৰ্মৰাজিৰ বা সাহিত্য় বা যুদ্ধ বা ৰাজনীতি বা কূটনীতি আগত মানে আন সমসাময়িক ৰজা বা কাৰোবাক থিয় কৰাতো ইমান সহজ নহ'ব কাৰণ তেখেতে অসমৰ যোনবিলাক থলুৱা মানুহ আছিলে পুৰণা এনেকৈ কছাৰী চুতীয়া মটক সেইবিলাকক সকলোকে একেলগ কৰি পিনে নিজৰ আহোম বংশৰ মানে ভেটি সবল কৰি তুলিছিলে ত' তেখেত যদি নাহিলেহেঁতেন হয়তো তেতিয়া হয়তো আমি অসমখনত মানে সকলো ফৈদৰ মানুহ একেলগতে থাকিবলৈ হয়তো দেখিবলৈ পোৱাতো কমটি হ'ল হেতেন কাৰণ তেতিয়া ইজনে সিজনৰ ৰাজ্য় আক্ৰমণ কৰি পিনে কোন মানে বাচি থাকিলহেঁতেন ক'ব নোৱাৰিছিলে নোৱাৰিলেহেতেন ত' তেখেতৰে ৰাজত্ব কৰিছিলে বাৰশ আঠাইছৰ পৰা প্ৰায় বাৰশ আঠষষ্ঠী চনলৈকে চন মানে খ্ৰীষ্টাব্দলৈকে আৰু তেখেতে এই চুকাফা যোনদিনা আহিছিলে অসমত প্ৰৱেশ কৰিছিলে সেইদিনাখনি আমি অসম দিৱস হিচাপে পালন কৰোঁ যিটো দুই ডিচেম্বৰ হয় বাকী আৰু তেখেত চাগৈ কি কয় এইয়ে হ'ব